অঁ অ কওকচোন

সেইটো হয় বাৰু অঁ এ এতিয়া য়ে কেনেকুৱা কোন ধৰণৰ পিঠা লাগে কেনেকুৱা লাগে এইটো এতিয়া ক'লেহে জানিম এতিয়া কি পিঠা লাগে বুলি ভাবিছে অঁ অঁ তাকেটো অঁ

অঁ অঁ

আৰু নাৰিকলৰ বনাবলে গ'লে চেনি লাগিল নাৰিকল লাগিল তেনেকুৱা বস্তু কেইটামান লাগিবই সেইখিনি গোটাব লগীয়া যিখিনি বনাব পাৰি আৰু বনোৱা বস্তু বস্তুখিনি খৰি নাই নহয় আমাৰ এতিয়া খৰিৰ আমাৰ কাৰবাৰ নাই যে ঘৰত আৰু খৰি নহ'লে এইবোৰ চৌকা নহ'লে গেছত বস্তু বনাব নোৱাৰি নহয় এইবিলাক পিঠা পনা বোৰ গেছত বনাবলৈ খুব অসুবিধা অঁ গতিকে অঁ খৰি কেইদালমানো আনিব লাগিব খৰি নাই ঘৰত চব দি মেলি এ খৰি কেইদালমান যেনেকৈ দি পঠালে ভাল হয় আৰ নহলে দিগদাৰ হয় নহয় ঘৰত খৰি নাই যে আমাৰ অঁ অঁ

অঁ হ'ব চাউল লৈ কথা আৰু পিঠাগুড়ি লৈ কথা কম বেছি হ'লে

এই বেকিং বেকিং বেকিংটো নালাগে বেকিংটো বাৰু আছে আমাৰ ঘৰতে হ'ব বাৰু বেকিংটো আনিব নালাগে বাৰু

অঁ অঁ বাৰু